লখিমপুৰ জিলাত উদযাপন কৰা সাংস্কৃতিক উৎসৱসমূহ বুলি ক'লে বিশেষভাৱে বিহুৰ কথাকে ক'ব লাগিব কাৰণ ইয়াত বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বাস কৰে আৰু সেই বহাগ বিহুত বহাগ বিহুত বহাগ বিহু উৎসৱটোৱে সকলোৱে পালন কৰে সেইদৰে দীপাৱলী উৎসৱটো পালন কৰে বুলিও ক'ব লাগিব কাৰণ দীপাৱলীত সকলোৱে গাঁৱৰ সকলোৱে ঘৰত বন্তি জ্বলায় ঘৰৰ পদূলিত ঘৰৰ দুৱাৰমূখত সকলোৱে এগছ এগছ বন্তি জ্বলায় আৰু হলি বুলি ক'লে ফাকুৱা সৰু ল'ৰা ছোৱালীয়ে একেলগতে খেলে ফুৰ্তি ফাৰ্টা কৰে আৰু বিশেষভাৱে ক'বলৈ গ'লে বিহুৰ কথাকে ক'ব লাগিব বিহু বিহু উৎসৱ তিনিটা তিনি ধৰণে পালন কৰা হয় বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু কাতি বিহুক কঙালী বিহু বুলি কোৱা হয় কাতি বিহুত যেতিয়া ধান ৰুই হয় তাৰ পাছত ধান ওলোৱাৰ সময়ত কাতি কাতি মাহত কাতি বিহু পালন কৰা হয় কাতি বিহুৰ দিনা সন্ধিয়া সকলোৰে চাকি বন্তি জ্বলোৱা হয় আৰু জ্বলোৱা হয় গধূলিৰ আগে আগে ঘৰৰ মাহঁতে ঘৰৰ যিগৰাকী গৃহিণী সেইগৰাকীয়ে হাতত এখন কাঁচি লৈ পথাৰলৈ যায় আৰু পথাৰত ধান চোৱাৰ এটা ধান মানে কেনেকুৱা কি হৈছে সেয়া চোৱাৰ এটা পৰম্পৰা আৰু ধান চাই চাবলৈ যাওঁতে যদি কয় আইঅ' ইমান ধুনীয়া হৈছে ইমান এইয়া হৈছে সেয়া ক'লে হেনো ধান থোক নোলায় কিবা এইয়া হয় বুলি বিশ্বাস কৰে সেই কাৰণে ধানৰ আগত মানে ভাল হৈছে বুলি ক'ব নালাগে আৰু গধূলি তুলসীৰ তলত চাকি জ্বলোৱা হয় ভঁৰালত চাকি দিয়া হয় গোহালিটো চাকি দিয়া হয় ঘৰৰ আগফালে পাছফালে সকলোতে বন্তি জ্বলোৱা হয় আৰু পথাৰত বিশেষভাৱে পথাৰত বন্তি জ্বলোৱা হয় আৰু সেই কাতি বিহুত যোনে যেনেকৈ পাৰে পিঠা পনা কিছুমানে বনায় কিছুমানে নব নবনায় কাৰণ সেই সময়ত কাৰোবাৰ কাৰোবাৰ ঘৰতটো খাবলৈও নাইকিয়া হৈ যায় ধৰক সেই সময়ত বহুতো টনা টনিত চলিব লগা হয় কাৰণ তেতিয়া ধানৰ মানে ধান কাটিবলৈয়ো নহয় সেইকাৰণে আৰু কাতি বিহুত সেই তুলসী তলত চাকি জ্বলোৱা হয় পথাৰত চাকি দিয়া হয় পথাৰত বন্তি এইকাৰণে দিয়া হয় আৰু এটা বিশ্বাস যে সেইটো বিশ্বাস বুলিয়েই ক'ব লাগিব কাৰণ বন্তি জ্বলালে তাত পোক পৰুৱাবোৰ তাৰ পোহৰত মৰে আৰু তুলসীৰ তলত ঘৰৰ ঘৰখনৰ মংগলৰ কাৰণে গাঁৱৰ ল'ৰা ছোৱালীয়ে এটা প্ৰাৰ্থনা গায় আৰু যোনে যি পাৰে বুট কল নাৰিকল চবেই একেলগতে যোনে যি পাৰে সকলোৱে একেলগতে খায় আৰু ঘৰে ঘৰে সকলোৰে ঘৰতে এষাৰ প্ৰাৰ্থনা গায় ল'ৰা ছোৱালীবোৰে বুট প্ৰসাদ খায় সেইদৰে মাঘ বিহুতো মেজি জ্বলায় মাঘ বিহুটো মাঘ মাহত পালন কৰা হয় মাঘ মাহত যিহেতু জু মেজি জ্বলোৱা হয় ভেলা ঘৰ সজা হয় মাঘ মাহত মাঘ মাহত বিশেষভাৱে ভেলাঘৰ আৰু মেজি সজোৱা অগ্নিক পূজা কৰা হয় গাঁৱৰ সকলো লোক একত্ৰিত হৈ নামঘৰতে একেলগতে ভেলাঘৰ সাজে গাঁৱৰ ল'ৰাবোৰে একেলগ হৈ খৰি কাটে আৰু দুটাকৈ মেজি সাজে এটা ৰাতি জ্বলায় আৰু এটা ৰাতিপুৱা জ্বলায় সেই মাঘবিহুতো আকৌ ধান দাই কাটি মেলি মাৰি শেষ হোৱাৰ পাছত মাঘ বিহু বুলি কোৱা হয় মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয় আৰু চ সকলো সেই সময়ত সকলো বস্তুৱেই নদন বদন হয় ঘৰত খাবলৈ চাউল থাকে সকলোবোৰ পোৱা হয় শাক পাচলিৰ পৰা ধৰি সকলোবোৰ হয় সেইকাৰণে সেইসময়ত মাঘ বিহুত বিশেষভাৱে ভোজ ভাত খোৱা হয় আৰু মেজি জ্বলোৱা হয় গাঁৱৰ সকলো একেলগহৈ নামঘৰতে এসাঁজ খায় আৰু ৰাতিপুৱা মেজি জ্বলোৱা হয় ৰাতিপুৱা আকৌ পিঠা পনাটো বনায়েই তিনিওটা বিহুতেই পিঠা পনা বনায় আৰু বিশেষভাৱে মাঘৰ বিহুত কৰাই গুড়ি খোৱা হয় মাটি মাহ আৰু চাউল চাউল ভাজি লৰাই লৰাই লৰাই লৰাই ভাজি যিটোত কৰকৰিয়া হোৱাৰ পাছত যিটো তৈয়াৰ হয় তাক কৰাই গুড়ি বুলি কোৱা হয় সেই কৰাই গুড়ি সেই মেজি তলত খায় আৰু সেই ৰাতিপুৱা সকলোৱে গা পা ধুই মেলি সেৱা কৰে অগ্নিক পূজা কৰে যাতে মানে এটা পৰম্পৰা বুলিয়েই ক'ব লাগিব বিশ্বাস যে অগ্নিক সেৱা কৰিলে বছৰটোৰ কাৰণে যাতে অগ্নি দেৱতাই ধৰক ঘৰতে হওঁক ক'ৰবাৰ বেলেগতে হওঁক মানে একো অমং অমংগল নকৰে নকৰে নকৰিবৰ কাৰণেই অগ্নি দেৱতাক পূজা কৰে আৰু সেইদৰেই বহাগ বিহুটোত আমি বহাগ বিহুতো ৰঙালী বিহু বুলি কোৱা হয় বহাগ বিহু বহাগ বিহুটোত বিহু ঘৰে ঘৰে বিহু মৰা হয় আৰু প্ৰথম দিনাখন প্ৰথম দিনা গৰু গা ধোৱাৰ পৰা ধৰি বিহু উৰুৱা দিনালৈকে বিহু নচা হয় গোটেই বহাগ মাহটোৱেই বিহু উদযাপন কৰে বুলি ক'ব লাগিব কাৰণ কৰা হয় গোটেই কাৰণ বহাগ মাহটোত বিভিন্ন ধৰণৰ অনুষ্ঠান বিহু বিহু অনুষ্ঠান পতা হয় য'ত গাঁৱৰ গাঁৱতো পতা হয় বেলেগ বেলেগ গাঁৱতো পতা হয় য'ত সকলোৱে গাঁৱৰ সকলো আৰু বেলেগ বেলেগ ধৰক যোনবোৰে নাচিব পাৰে সেইবোৰো আহে নাচিবলে গাঁৱৰ মহিলাসকলে জীয়াৰীসকলেও তাত অংশগ্ৰহণ কৰে তেনেদৰে গোটেই বহাগ মাহটোৱেই বিহু পালন কৰা হয় সেইদৰে বহাগ বিহুত প্ৰথম দিনাখনেই গৰু বিহু দিনাখন গৰু গা ধোৱা হয় মাহ হালধিৰে নোওঁৱা হয় আৰু গৰুৰ কাৰণে চাক বনোৱা হয় সেই চাকত কেৰেলা বেঙেনা লাও থেকেৰা আৰু হালধিয়েদি বাঁহৰ এডাল মাৰিত যিডাল বাঁহৰ বাঁহত এডলীয়া দুডলিয়া চাৰিডলীয়াকৈ যিডালক চাক বুলি কোৱা হয় চাক সজা হয় আৰু সেই চাক সাজি গৰুৰ গালৈ দলিওৱা হয় আৰু এটা পৰম্পৰাগত বিশ্বাস যে যেতিয়া গৰুক লাও খা বেঙেনা খৰি খা কৰি গা ধোৱায় তেতিয়া সেই নিজৰ গৰুকেইটালৈ যেতিয়া মৰা হয় সবেই নিজে নিজৰ নিজৰ গৰু কেইটালৈ মৰা হয় যেতিয়া নদীত গৰুক গা ধোওৱা হয় তেতিয়া সকলোৱে নিজৰ গৰুকেইটাৰ গালৈ লাও খা বেঙেনা খা বুলি গালৈ চটিয়ায় আৰু এটা বিশ্বাস যে তেতিয়া মানে কি হয় গৰু কেইটা সোনকালে ডাঙৰ হয় বুলি বিশ্বাস আৰু সেইদৰে মাহ হালধিৰে গৰুক নোওঁৱাৰ পাছত যেতিয়া সেই মাহ হালধিখিনি ঘৰৰ সকলোৱে সেই মাহ হালধিখিনিৰে গা ধোৱে আৰু এটা বিশ্বাস কৰে যে সেই মাহ হালধিখিনিৰে গা ধুলে খৰ খজুৱতি একো নহয় বুলি বিশ্বাস সেইদৰে গৰু বিহুৰ দিনাখন আমৰলি টোপ খোৱা হয় আৰু এশ এটা শাক খোৱা হয় আমৰলি টোপ ধৰক আমৰলি বাহবোৰ পাৰি আমাৰ দেউতাহঁতে ভাইটিহঁতে আমৰলি বাহবোৰ পাৰে তাৰ পৰা আমৰলি যিবোৰ সৰু সৰু টোপ যিবোৰ সৰু সৰু পোৱালি সেইবোৰৰ ডিমৰ লগত ভাজি খায় আৰু এটা বিশ্বাস আছে যে সেইবোৰ খালে বোলে সাঁতুৰিব পাৰে যিহেতু বহাগ বিহুৰ সময়ত বা তাৰ পাছতেই বাৰিষা আৰম্ভ হয় আৰু পানী হয় চাৰিওফালে সেইবোৰ সাঁতুৰিব পাৰে বুলি আগৰ পৰাই এইবোৰ বিশ্বাস চলি আহিছে সেইদৰে সেইদিনাখন আকৌ গধূলিলৈ এশ এটা শাক খোৱা হয় এশ এটা শাক মাহঁতে বুটলে আৰু আমাক খাবলৈ দিয়ে সেই খালে হেনো এটা পৰম্পৰাগত বিশ্বাস আগৰ পৰাই জড়িত হৈ আছে যে সেইটো খালে হেনো বেমাৰ আজাৰ নহয় এশ এটা শাক বুটলে আৰু যেতিয়া গধূলি ঘৰলৈ গৰু উভতি আহে গৰুক জাগ দিয়া হয় তাত তুঁহ জাবৰ জোথৰ দি পেলাই জাগ দিয়া হয় আৰু তাৰ পাছত নতুন পঘাৰে গৰুক বন্ধা হয় আৰু বন্ধাৰ পাছত গৰুক পুঠি মাছেদি গৰুক ভৰি ধোওৱা হয় ভৰি ধোৱালে বুলে পুঠি মাছৰ পানীয়েদি ভৰি ধোৱালে গৰুৰ খোৰা নাফাটে বুলি বিশ্বাস আৰু গৰুক সৰু সযো সৰু সৰুকৈ পিঠা সানি গৰুক খোৱায় এনেদৰে গৰু বিহু দিনাখন গৰুৰ বিহু আচলতে সেইদিনাখন গৰু বিহু সেইবাবেই গৰু বিহু বুলি কোৱা হয় গৰুক পূজা কৰা হয় আৰু সেইদৰে মানুহৰ বিহু দিনাখন সৰুৱে ডাঙৰক সেৱা কৰে আমিও ককা আইতাহঁতক সেৱা কৰিছিলোঁ আগতে ৰাতিপুৱা গা পা ধুই মেলি তাৰ পাছত পিঠা পনা জা জলপান সকলোৱে যোনে যেনেদৰে পাৰে খাইছিলে আৰু ঘৰৰ সকলো লোক একেলগে মাছে মঙহে আমি এসাঁজ একেলগে বহি ভাত খাওঁ আৰু সেইদিনাখনেই আকৌ সকলোৱে একেলগতে গাঁৱৰ সকলো সৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে সৰুকে বিহু মাৰে ডাঙৰ ল'ৰা ছোৱালীখিনিয়ে আকৌ ডাঙৰ ভাগে বিহু মাৰে ঘৰে ঘৰে বিহু মাৰে আৰু মাহঁতেও ঘৰে ঘৰে মাহঁতেও বোৱাৰী বোৱাৰী লোকসকলে আকৌ মাহঁতেও বিহু মাৰে টকা বিহু মাৰে ঘৰে ঘৰে এনেদৰেই বহাগ বিহুটো এনেদৰেই উলহ মালহেৰে পালন কৰে